বাইদেউ মই কেতিয়াবা ৰন্ধন প্ৰতিযোগিতালৈ গৈছিলোঁ তাত মই কিছুমান ৰন্ধনত মানে প্ৰাইজো পাইছিলোঁ আৰু ৰন্ধন বনাওঁতে অলপ সময়ো লাগে আৰু বাহিৰত গ'লেতো জুয়ে ব্যৱহাৰ কৰিব লাগে খৰি ব্যৱহাৰ কৰিব লাগে আৰু তাত সুন্দৰকৈ হালোৱা বনাব লাগে আৰু অন্য মিত বনাব লাগে সুন্দৰকৈ তাত খানা সকলোৱে পাৰ্টি পাৰ্টিকৈ থাকে আমি তাত কাষত গৈ আমি প্ৰায় ৰন্ধন কাৰ্যত কাম কৰোঁ আৰু এই প্ৰতিযোগিতাৰ কাৰণে কোনে সুন্দৰকৈ বনাই খুৱাব পাৰে আৰু যিটো টেষ্টি টেষ্ট হয় খোৱা হ'ব যিটো টেষ্ট সেইটো কাৰ ভাল হয় এই বেচ ভালকৈ বনাওঁ সেইকাৰণে প্ৰাইজো পাইছোঁ আৰু কিছুমান ঠাইত এনে পাৰ্টি লৈ বা আনৰ লগতো মই কেতিয়াবা গৈ এই ৰন্ধন প্ৰক্ৰিয়াটো সহযোগ কৰোঁ তাত বিভিন্ন ধৰণৰ পাৰ্টি থাকে তাত গৈ ক'বলগীয়া হয় যে কাৰ খানা ভাল হ'ল তেতিয়া আমাক কয় তোমাৰ খানাটো ভাল হৈছে ঠিকেই আছে আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণে ৰন্ধন কাৰ্যবিলাক মানুহৰ লগত সহযোগ কৰি পাৰ্টি কৰিব লাগে আৰু আমাৰ বিশেষকৈ বগৰী চাপৰি বুলি কয় আমাৰ মৰাণৰেই তাতে প্ৰায় আমাৰ প্ৰতিযোগিতা হিচাপেও হয় আৰু এনেও মানে খানা খোৱা হয় আৰু যাৱতীয়া পূজা টাইমত হয় এনেকুৱা নিজৰ নিজৰ জন্মত দিনত হয় জন্মৰ সকলো লগৰীয়াবিলাক গৈ তাতে আমি খানাটো টেষ্টিকৈ বনাওঁ আৰু খোৱা বোৱা সকলোৱে কৰে লগৰীয়াবিলাকো কৰে আৰু আমাৰ পৰিয়ালো যাওঁ আমি সকলোৱে গৈ আমি তাতে সুন্দৰভাৱে টেষ্টিকৈ বনাই খাওঁ আৰু বিশেষকৈ মই এনেধৰণে ইউটিউব চেনেলতো মোৰ চাছক্ৰাইব কৰা হয় তাতে আমি কি কোনে কেনেধৰণে কামবিলাক কৰিছে এতিয়া আমাৰ কথা কয় আমি সুন্দৰকৈ খোৱা বোৱাটো আৰু তাত চাছক্ৰাইবো কৰে লাইকো দিয়ে তেনেধৰণে আমি সমাজৰ কিছুমান ৰন্ধন কাৰ্যত আমি অংশগ্ৰহণ কৰি পুৰস্কৃত বাহিৰৰ পুৰস্কৃত পাওঁ সমাজৰ পুৰস্কৃত হওঁ কেতিয়াবা খেল খেলৰ প্ৰতিযোগিতাত আমাক খাদ্যসম্ভাৰ তেনেকুৱা ধৰণে দিয়া হয় তাত তেনেকৈ অংশগ্ৰহণ কৰি আমি পুৰস্কৃত হওঁ সিমানেই হ'ব